এতিয়া কিছুমানে নিৰামিষকে খালে ব্যৱসায়টো মানুহৰ হাঁহ কুকুৰা পোহাৰ ক্ষেত্ৰলৈ নিৰামিষ খোৱাবিলাকেতো মাছ মাংস কেতিয়াও নিবিচাৰে সেনেকে মানে হেৰি হয় মানুহৰ ব্যৱসায়বোৰ আচলতে আগনেবাঢ়ে মানে নিৰামিষ খোৱাৰ ক্ষেত্ৰলৈ মই কৈছোঁ মানে হাঁহ কুকুৰা বিলাক বিক্ৰী হ'বলৈ টান হয় দিগদাৰ হয় আৰু নিৰামিষ খোৱা হ'লে মানে আৰু কিছুমান টাউনীয়া মানুহেও বিশেষকৈ এটুকুৰা এটুকুৰা জেগাত যিবোৰ শাক পাচলি কৰে কিছুমান লোকেল শাক পাচলি তাহাঁতি ইমান মানে নিৰামিষটোৱে বিচাৰে লোকেল শাক পাচলি খাবলৈ আৰম্ভ কৰিলে মানে সেনেকে মানে ব্যৱসায় ক্ষেত্ৰত অকমান মানুহৰ অসুবিধা হয় হাঁহ কুকুৰাটো বিক্ৰী হ'বলৈ বন্ধ কৰে সেই ঠিক তেনেকুৱা ধৰণে এতিয়া নিৰামিষ আহাৰটো প্ৰায়ভাগ মানুহেও খায় সেনেকৈ এতিয়া কুকুৰা হাঁহ লোকেল হাঁহ কুকুৰা কণী হওক হাঁহ হওক কুকুৰা হওক সেনেকে বিক্ৰী হোৱাটো অলপমান দিগদাৰ হয় সেনেকে কিছুমান মানুহে এতিয়া খুব কম কম জেগাতে বিভিন্ন ধৰণৰ পাচলি খেতি অলপ অলপ লগায় নিৰামিষটো খাবলৈ আৰম্ভ কৰে সেনেকে এই ব্যৱসায় ক্ষেত্ৰত সেনেকে অকমান অসুবিধা হয় ব্যৱসায়টো আগবাঢ়িবলৈ নিবিচাৰে ক্ৰমান্বয়ে পিছলৈহে যায় কিন্তু সেনেকে খোৱাৰ ক্ষেত্ৰত ব্যৱসায়টো ভালেই থাকে লোকেল হাঁহ কুকুৰা বিচৰা লোকসকলো সকলোৱেতো লোকেল হাঁহ কুকৰা বিচাৰে সেনেকে বহুতখিনি উপকৃত হয় হাঁহ কুকুৰা পুহিলে মানে দুই এটা বিক্ৰী হৈ থাকে কণী হ'লেও বিক্ৰী হয় হাঁহ হ'লেও বিক্ৰী হয় কুকুৰা হ'লেও বিচাৰিলেও দুই এটা সেনেকে বিক্ৰী হৈ থাকে সেনেকে ব্যৱসায়টো অলপ হ'লেও উপকৃত হ'বলৈ আৰম্ভ কৰে যেতিয়া নেকি নিৰামিষ আহাৰৰ ক্ষেত্ৰত নিৰামিষ আহাৰৰ ক্ষেত্ৰত লোকেল শাক পাচলি আজিকালি বহুত ধৰণৰ মানুহে মাছ মাংস খুবেই কম মানুহে প্ৰায় খায় হেনেকুৱা ক্ষেত্ৰত মানে হাঁহ কুকুৰাটো বিক্ৰী হ'বলৈ অলপমান দিগদাৰ হয় মানে ব্যৱসায়টো আগবঢ়াবলৈ অকমান দিগদাৰ হয় এতিয়া কম মানুহে কম শ্ৰেণী মানুহেই মাছ মাংস খায় সেনেকে ব্যৱসায়টো কমকেই মানে বস্তু বিক্ৰী বাৰ্তাটো হয় আৰু সেনেকে যেতিয়া সৰহভাগ মানুহেতো লোকেল শাক পাচলি সেনেকুৱা ধৰণৰহে বিচাৰে এতিয়া সেনেকে মানুহৰ লোকেল হাঁহ কুকুৰাটো বিক্ৰী কৰিবলও মানে অকমান অসুবিধা হয়